আপোনাৰ প্ৰিয় মহিলা খেলুৱৈ বুলি কোৱাৰ লগে লগে বহুকেইজনো আছে কিন্তু তাৰে ভিতৰত মোৰ মহিলা খেলুৱৈ প্ৰিয় বুলি ক'লে লাভলীনা বুঢ়াগোহাঁই তেওঁ গোলহাট জিলাৰ বৰপথাৰ গাঁৱৰ হয় তেওঁ বক্সিঙত বহুত ৰাপ আছে তেওঁ এছিয়ান গেমছ অলিম্পিকতো তেওঁ পদক পাই জয়ী হৈছে তেওঁক আমি সৰুৰেপৰাই জানো তেওঁ সৰুৰপৰাই বিভিন্ন ধৰণৰ খেলত ৰাপ আছিল যদিও তেওঁ বক্সিঙত তেওঁ বেছি মনোনিৱেশ কৰিলে আৰু বক্সিঙত তেওঁ অভ্যাস কৰি কৰি তেওঁ পদক ল'বলৈ আমাৰ দেশৰ কাৰণে তথা ৰাজ্যৰ কাৰণে পদক ল'বলৈ তেওঁ সক্ষম হ'ল তেওঁ এই বক্সিং খেলত বহুত কষ্ট কৰে বহুত তেওঁ প্ৰতিযোগিতাতো জইন প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছে তেওঁ এই খেলটোৰ প্ৰতি তেওঁ ইমানেই আগ্ৰহী যে তেওঁ ৰাতিপুৱা শুই উঠাৰপৰা ৰাতি হোৱালৈকেই যিকোনো এটা সময়ত যিকোনো খালী সময় পালে তেওঁ বক্সিঙৰ কথাই বা বক্সিঙেই প্ৰেক্টিছ কৰি থাকে গতিকে তেওঁ আমাৰ ভৱিষ্যত বা দেশৰ কাৰণে এজন ভাল খেলুৱৈ হিচাপে নাম আৰু আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ আৰু তেওঁ আমাৰ স্থানীয় হোৱাৰ কাৰণে তেওঁক আমি বহুত সমৰ্থনো কৰোঁ গতিকে তেওঁ এই খেলত আগবাঢ়ি যাওক আৰু তেওঁ আমাৰ দেশৰ কাৰণে তথা ৰাজ্যৰ কাৰণে আৰু পদক জয়ী কৰি আনক তাৰে আশা থাকিল